আমাৰ পৰিয়ালত চলি অহা দীৰ্ঘদিনীয়া দীৰ্ঘকালীন চলি আহিয়ে আছে পৰম্পৰা বছৰেকীয়া কৰ্ম প্ৰথমতে ভকতক নিমন্ত্ৰণ জনোৱা হয় নিমন্ত্ৰণ জনাই গাঁৱৰ পোন্ধৰ বিশজন পঞ্চাছজন যিমান হয় যিমান খুৱাব পাৰো আৰু সিমানখিনি মানুহ আনি নিমন্ত্ৰণ কৰি আনি ভকতক সেৱা সৎকাৰ ধৰো প্ৰথমতে আমি তামোল পাণ দি সেৱা কৰো সেৱা কৰা পাছত তেওঁলোকক চাহ জলপান খাবলৈ দিওঁ চাহ জলপান খোৱা পাছত আকৌ ভকতৰ যিটো নিয়ম শৰাই সঁফুৰা নিয়ম কানুন তেওঁবিলাকে কৰে সেই নিয়ম কানুনত আমি সেৱা হ'ক আগবঢ়াওঁ আকৌ তেওঁবিলাকক ঢাৰি ঢকুৱা পাৰি আৰামত বহাই নামত বহো তেওঁবিলাকে নিয়ম কানুন আমাৰ গোটেই গাঁওখনত তেনেকেই চলায় প্ৰত্যেকতে প্ৰত্যেকৰ নিয়ম কানুনে তেওঁবিলাকে হৰিনাম গায় হৰিনামৰ আগবঢ়াই দিয়ে হৰিনাম গায় আকৌ বিয়া সবাহবিলাকতো তেনেকুৱা বিয়াও আমাৰ প্ৰতিবাৰে ছোৱালী ঘৰলৈ যাব ছোৱালী বন্দবস্তত তামোল পাণ দিব আঙুঠি পিন্ধাব চব প্ৰতিদিনে নিয়ম কানুন কৰি পিনি বিয়া সবাহও পাতা পতা হয় বিয়া সবাহ পাতিলেও তেনেকৈ ভকতক নিমন্ত্ৰণ জনোৱা হয় ভকতে সেৱা সৎকাৰ দি আশীৰ্বাদ আগবঢ়ায় এই বেছি নাইকিয়া